মই মাছ ধৰিবলৈ মই জ্যেষ্ঠসকলৰ পৰাই শিকিছোঁ যেনেকুৱা মই এনে সৰুৰে পৰা মাছ মাৰিয়ে আছোঁ কিন্তু সেনেকুৱাকৈ মৰা নাই কেতিয়াবা মানে কি আমাৰ মাজে মাজে মাছ মৰাতো হয় সদায় সেনেকৈ নাযাওঁ আৰু আমাৰ বিশেষ কৰি আমাৰ ঠাণ্ডাৰ দিনত হয় মাছ মৰাটো আমি যেতিয়া জ্যেষ্ঠসকলে যেতিয়া মাছ মাৰিবলৈ যায় আমি তেতিয়া যায় আমি তেতিয়া পানীলৈ ভয় লাগে তেতিয়া আমি পাৰৰ পৰা চায়ে থাকোঁ পাৰৰ পৰা চাই আমি জ্যেষ্ঠসকলে যেতিয়া বা খাল বিলত মাছ মাৰিবলৈ যায় যেনেকৈ নেট মানে গ্ৰোপ গ্ৰোপ গ্ৰোপ গ্ৰোপ হৈ যায় দহজন বিছজন এনেকৈ থাকে মানে এফালে যদি দহজন সিফালেও দহজন এনেকৈ থাকে বিলখন ডাঙৰ চাৰিওফালে থাকে থাকি সিহঁতে মানে কিছুমানে এনেকুৱাকৈ মাৰে আমাৰ জ্যেষ্ঠ দাদাসকল বা খুৰাসকলে মানে কিছুমানে পল লৈ কিনে চাৰিওফালে ঘেৰাও কৰি এচাইডৰ পৰা মানে এটা চাইড ঘেৰাও কৰি লয় ঘেৰাও কৰি লৈ কিনে লৈ পলৰে চাব চাব মাৰি মানে চাব মাৰি মাৰি এনেকৈ আহি আহি আহি এটা জাগাত ঠেক কৰি লৈ এনেকৈ মাছবিলাকৰ যেতিয়া মাছ পলৰ ভিতৰত পৰে পলটো লৰাই দিয়ে লৰাই লৰাই দিলে গম পাই আমি আমি পাৰত চাই আমি গম নাপাওঁ কিন্তু সিহঁতে যেতিয়া মাছটো লাগে সি খুন্দা মাৰি দিয়ে বোলে পল'টো সেনেকৈ গম পাই সেনেকৈ সুধিছিলোঁ সেনেকৈয়ে গম পাওঁ তাৰ পিছত আৰু এটা চাইডত এনেকৈ মেতেংগাৰ তলেৰে নেটবিলাক সোমাই দিয়ে সোমাই দি মানে নেটটো চাৰি পাঁচজনে এনেকৈ দাঙি ধৰে আৰু চাৰি পাঁচজনে লগলাগি ওপৰৰ পৰা মেতেংগাবিলাক জোকাৰি জোকাৰি পাৰৰ ফালে পেলাই দিয়ে পেলাই দি যেতিয়া দাঙি দিয়ে নেটটো দাঙি দিয়ে আৰু তাতে যিবিলাক জাবৰ জোথৰ আছে সেইবিলাক গোছাই দি তাৰপাছত মাছবিলাক তাতে নেটখনত ৰৈ যায় সেইটো প্ৰচেছ সেনেকৈয়ে শিকিলোঁ কিন্তু আচৰা মাৰাটো সেই দেখিছোঁ কিন্তু এতিয়ালৈকে মাৰিব নাজানোঁ আৰু এনেকৈ যিবিলাক আৰু খালত খাল সিঁচি মাছ মাৰে দিনত যেতিয়া ৰাতি মেচিন লগাই দিয়ে পানীটো ৰাতি উঠাই দিয়ে অলপ পানী ৰাখি দিয়ে যেতিয়া ৰাতিপুৱা হ'ব ৰাতিপুৱা হৈ ৰ'দ দিয়াৰ আগে আগে সেইখিনি পানী উঠাই দিয়ে উঠাই দি যেতিয়া অলপ ৰ'দ পৰিব বোকা থাকিলে যেতিয়া পায়েক থাকে পায়েক থাকিলে তাৰ পৰা পায়েককে বোকা বুলি কয় সেইটো থাকিলে তাৰ পৰা যেতিয়া মাছবিলাক তলত সোমাই থাকে ৰ'দটো পৰিলে মাছবিলাক উঠে উঠি আহি উশাহ খাবলৈ ধৰে তাৰ পিছত যেতিয়া অলপ অলপ পানী নিগৰি এটা লিক কৰি দিয়ে এৰি দিয়ে তেতিয়া মাছবিলাক উঠি আহে সেনেকুৱা সেইটো প্ৰচেছো শিকিছোঁ জ্যেষ্ঠসকলৰ পৰা তাৰ পিছত জ্যেষ্ঠসকলে আৰু এনেকুৱা এটা প্ৰচেছ শিকাইছে এই মানে কি কোনি যেতিয়া বৰশী বাবলৈ যাওঁ আমি বৰশী বাবলৈ এনেই বৰশীটো লৈ যাওঁ বাবলৈ যাওঁ যায় দুই এটা মাছ পাওঁ তাৰ পিছত আমাক কৈছে কি যিটো আমাৰ যিটো সৰিয়হৰ খৈলা বুলি কয় যিটো সৰিয়হৰ খৈলা থাকে সেই খৈলাটো ভাজি লৈ যায় অলপমান মানে অলপ সৰু কৰি কেনে পানীটো মানে অলপ মানে মাছ আহিব পৰা জাগা অলপ উলিয়াই লৈ তাত পানীটো তাৰমানে তাত খৈলাখিনি ভাজি লৈ যায় তাত অলপ পেলাই দিব দিছে পেলাই দিলে মাছবিলাকে খাব আহিলে তাত মানে কি যিটো মানে বৰলৰ টোপ বা আমলিৰ টোপেৰে তাত বৰশীটো পেলাই দিব দিছে তাত মানে মাছ তেতিয়া সেনেকৈ ধৰে সেনেকৈ বহুতখিনি মাছ মাৰিছোঁ তাৰ পিছত সেনেকৈ সেইটো প্ৰচেছো শিকিলোঁ আৰু জ্যেষ্ঠসকলে মানে কিবা আমাৰে সেই জাল পাতিবলৈ হ'লে লাঙিজাল আৰু এইটো আমাৰ এই জালবিলাকৰ লগত কিবাকানি নাম আছে নামবিলাক বাৰু মই পাহৰিলোঁৱেই এতিয়া এই জালবিলাক আমাক সেনেকৈ জাল পাতিবৰ কাৰণে কৈছে জাল পাতি মানে জালটো আমি পাতিছিলোঁ আগতে টাইট টাইটকে টাইট কৰি দিলোঁ দুইফালে বান্ধি থৈ দিলোঁ মাছে লৈ যাব বুলি কিন্তু সেনেকৈ মাছ নালাগে বুলি কৈছিল মানে একদম লুজ কৰি পাতি দিলে মাছবিলাক মানে যদি ডাঙৰ মাছো হয় মানে মাছে পাক খোৱাই কিনে মাছটো লাগি থাকিব সেনেকুৱা কৰি শিকাই শিকাই ধৰিছে এতিয়াও জ্যেষ্ঠবিলাকে মাৰে তেতিয়াও আমি গোটাইখিনি প্ৰচেছ নাজানোঁ কিন্তু কিছু কিছু এনেকুৱা প্ৰচেছ কিছুমান শিকিছোঁ এই প্ৰচেছবিলাকৰ পৰা আমি মাছ ধৰিব মাছ ধৰি আছোঁ কিন্তু আমাৰ যিটো বিলত আমি মাছ মাৰিবলৈ যাওঁ যদিও জ্যেষ্ঠসকল নহ'লে কিন্তু এতিয়াও নাযাওঁ কাৰণ জ্যেষ্ঠসকল নহ'লে আমাৰ ভয় লাগে কাৰণ আৰু ইমান ভালদৰে প্ৰচেছবিলাক আমি এতিয়াও নাজানোঁ এতিয়াও শিকিয়ে আছোঁ